পশুপালনে আমাৰ গাঁৱলীয়া মানুহৰ খাদ্য় কৃষি আৰু খাদ্য় সুৰক্ষাৰ বাবে বিশেষ অনুপ্ৰেৰণা যোগাইছে কাৰণ গৰু গৰু পুহিছোঁ আমি গৰুৰ পৰা গাখীৰ পাইছোঁ মৰণা মাৰিছোঁ আৰু সেই গৰু বলধ গৰুৱে হাল বায় আমাক হয়তো কৃষি কৰ্মত আগবঢ়াই নিয়ে মাইকী গৰুৱে গাখীৰ দিয়ে সেই গাখীৰ বিক্ৰী কৰি আমি তাৰ পৰা অৰ্থ উপাৰ্জন কৰিছোঁ ঘৰতো খাইছোঁ ছাগলী পুহিছোঁ ছাগলী বিক্ৰী কৰি আমি লাভৱান হৈছোঁ আজিকালি ছাগলীৰ মূল্য় বহুত হৈছে সেয়ে হাঁহ কুকুৰাও পুহিছোঁ হাঁহ কুকুৰাৰ পৰা আমি হাঁহে কণী পাৰে বা এটা এটা হাঁহ বিক্ৰী কৰিলে আমি ছশ সাতশ টকা পাওঁ সেইকাৰণে আমি হাঁহৰ ফাৰ্ম খুলিছোঁ কুকুৰা পুহিছোঁ কুকুৰাৰ পৰা আমি যথেষ্ট টকা উপাৰ্জন কৰিছোঁ কাৰণ কেলে কুকুৰাৰ এটা কণী ডিমৰ দামেই আজিকালি বহুত হৈছে সেয়ে সেয়ে পুহি আমি ঘৰ চলাইছোঁ বা ল'ৰা ছোৱালী পঢ়োৱা শুনোৱাৰ পৰা আদি কৰি পিনি কৰ্মত আগবাঢ়িব পাৰিছোঁ আৰু বিশেষ কুকুৰা পুহি কুকুৰা হাঁহ পুহি পিনি আমি তাৰ অভাৱ অনাটন হ'লে মানে কিনি খাব নোৱাৰিলে নিজৰ ঘৰতে মাছ মাংস খাব পাৰে পাওঁ গাঁৱলীয়া সকলো মানুহেই হয়তো গৰু ছাগলী হাঁহ কুকুৰা প্ৰায়ে দেখিবলৈ পোৱা গৈছে গাহৰিৰ ফাৰ্ম কুকুৰাৰ ফাৰ্ম হাঁহৰ ফাৰ্ম সেইবিলাক এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰায়ে গাঁৱত আছে মানে ব্ৰয়লাৰ ফাৰ্ম বিশেষ আমাৰ গাঁৱত এতিয়াও দুই তিনি ঘৰ মানুহত ব্ৰয়লাৰ ফাৰ্ম দেখিবলৈ পোৱা গৈছে তেওঁলোকে ব্ৰয়লাৰ পুহিয়ে টকা পইচা যথেষ্ট উপাৰ্জন কৰিছে সেই একেইবিলাক ব্য়ৱসায়তে আমাৰ গাঁৱৰ সৰহ সংখ্য়ক মানুহেই জড়িত হৈ আছে প্ৰায় খেতি পথাৰ লগতে কৰি পিনি হাঁহ কুকুৰা গৰু ছাগলী পা ধৰি সকলো ব্য়ৱসায়ে কৰে কাৰণ আমি গাঁৱলীয়া মানুহ চাকৰি বাকৰি নাই সেইবিলাক ব্য়ৱসায় কৰিয়ে ঘৰৰ সকলোবিলাক কাম কৰিবলগা হয় আমি এইটো আনতকৈ ভালকে চলাব বিচাৰোঁ কাৰণ ঘৰতে যদি এতিয়া এখন আমি মোৰ কুকুৰা ফাৰ্ম খুলিব পাৰোঁ হয়তো যথেষ্ট তাৰ পৰা উপাৰ্জন কৰি হ'ব যদিহে হাঁহৰ ফাৰ্ম খুলিব পাৰোঁ তাৰ পৰাও উপাৰ্জন হ'ব আৰু সেইদৰে খুলি আমি লাভৱান হৈ আগতকৈ অলপ বেছি ভালদৰে চলিব কৰি পৰাটোহে বিচাৰোঁ